মই ভাৰতীয় ভাৱমূলক সকলো পেইণ্টিঙৰ প্ৰতি আগ্ৰহী মধুবাণী ৱাৰলি টানজোৰ কালামকাৰি আদি সকলো পেইণ্টিঙৰে ভাল লাগে পুৰণি কীৰ্তিচিহ্নবিলাক বিষয়ে জানিবও পাৰি এই ছবিবিলাকৰ যোগেদি যেনেকৈ ভগৱানৰ মূৰ্তিবিলাকো

পুৰণা আগৰ দেৱ দেৱীবিলাকৰ কথাও মনত পৰি যায় পুৰণা ইতিহাসৰ কথাও জানিব পাৰি পেইণ্টিংবিলাক অৰ্থপূৰ্ণ হয় পেইণ্টিঙৰ পৰাও কিছুমান মানে অৰ আগৰ দিনৰ

ই নজনা কথাও জানিব পাৰোঁ পেইণ্টিঙৰ জৰিয়তে বুজাই দিয়ে